আমাৰ সমাজখননৰ মহিলা ব্যৱসায়সকলক ভাল চকুৰে নাচায় কেতিয়াবা কিছু কিছু ক্ষেত্ৰত আমাৰ সমাজখনত এগৰাকী মহিলাই যদি কাম কৰিবলৈ যায় সকলোবিলাক নহয় মানে শতকৰা মানে সতৰভাগৰ এশভাগৰ য'ত মানে সতৰভাগেই তেনেকুৱা ত্ৰিছভাগেই ধৰক মানি লয় মহিলা এগৰাকীয়ে কৰ্ম কৰা যিকোনো ব্যৱসায় কৰা নিজৰ যেতিয়া নেকি এগৰাকী ছোৱালী মাকৰ ঘৰত থাকে এজনী ছোৱালী তেতিয়া বা হয়তো এখন নিজৰ ঘৰত স্বাধীনভাৱে থাকে তেতিয়া মাক বাপেকেও এজনী ছোৱালী ব্যৱসায় কৰিলেও যিকোনো দোকান এখন খুলিলেও তাত মানে মাক দেউতাকে ইমান কথা নকয় বা এইটো নকৰিবি বুলি নকয় উৎসাহ যোগায় আৰু যেতিয়া এজনী ছোৱালী বিয়া হৈ যায় লোকৰ এখন ঘৰত বোৱাৰী হয়গে তেতিয়া তেনেক্ষেত্ৰত মানে নিজৰ শাহুগৰাকীয়েও কেতিয়াবা মানে কি হয় এই কয় এই মোৰ ধৰক ল'ৰালে বিয়া হৈ আহিছে বোৱাৰীগৰাকীয়েনো কিয় কাম কৰিব লাগে তেনেকুৱাকে প্ৰশ্ন আহিব আৰু নিজৰ ঘৰখন চম্ভালিব লাগে যে ঘৰত সোমাই থাকিব লাগে বাহিৰত যাব নালাগে আৰু যদি কৰিবলৈ যায়ো ধৰক এখন দোকানেই খুলিলে মানুহগৰাকীয়ে যদি দৰ্জি কাম কৰে তাই কাপোৰ চিলাই কাপোৰ চিলাই যদি তেওঁ আহোঁতে এগৰাকী বোৱাৰীজনীয়ে যদি দেৰি হৈ যায় দেৰি হোৱালৈকে শাহুগৰাকীয়ে হয়তো কিছু কিছু ক্ষেত্ৰত কথা কয় যে ইমান দেৰি হ'ল কিয় ইমান দেৰিকে আহিব লাগে ঘৰ বোৱাৰী হ'লা তুমি এতিয়া ইমান সোনকালে ধৰক ঘৰত সোমাব লাগে দিনতে ৰাতি হৈ গ'ল ৰাতি হৈ গ'লে ধৰক মানে এগৰাকী বোৱাৰী যেন চৰিত্ৰহীনা হয় তেনেকুৱা কথা আহি পৰে এই আৰু আমাৰ সমাজখনত কি হয় মহিলা ব্যৱসায়ীসকলক বহুত বেয়া দৃষ্টি কিছুমানে চায় কিছুমানে ভাল দৃষ্টিৰে কিছুমান সৰু সুৰাও এনেকুৱা থাকে নিজৰ ছোৱালীৰ নিচিনাকে ব্যৱহাৰ কৰে আৰু যিকোনো কামত কাম কৰিবলৈ মানে উৎসাহ উৎসাহ দিয়ে তেনেকুৱা বেয়া কেতিয়াবা চকুত পৰিছে আৰু সেইখিনি যদি শুধৰাই দিবলে এনেকে ক'বলৈ যাওঁ এই বোৱাৰীগৰাকীয়ে আপোনালোকে এনেকে এনেকে কিহৰ মানে ইমান ডমিনেট কৰি থ'বলগীয়া হয় যদি কাম কৰিবলৈ বোৱাৰীজনীক উৎসাহ দিয়ে নিজৰ সংসাৰখনো ভাল হয় পুৰুষজনে তেনেকে ঘৰখন চলায় মহিলাগৰাকীয়েও যদি দুই এক পইচা ইনকাম কৰে নিজৰ সংসাৰখন চলিবলে বহুতখিনিয়ে সুবিধা হয় সেই সুবিধা মানে যদি ক'বলে যোৱা হয় তেতিয়া মানে কি হয় মানে বা যিজন যিগৰাকীয়ে ক'বলে যায় সেইগৰাকীকে কয় কি যে বহুত জানা ওলাইছে আৰু আমি আগৰ পৰা নিজৰ সংসাৰ চলোৱা নাই নেকি বা নিজৰ সংসাৰখন ডাঙৰ কৰা নাই নেকি আজিকালি বোৱাৰীবিলাকে বেছি কৰে তেনেকুৱা নিচিনা কথা আহি পৰে এগৰাকী ময়ো ভাবোঁ মহিলা এগৰাকী কাম কৰি ব্যৱসায় কৰি সমাজত নিজৰ ইনকাম কৰক নিজেই কিবা এটা কৰক নিজৰ যিখিনি হাত খৰচ সেইখিনি যদি নিজেই উলিয়াই ল'ব পাৰে তেনে ক্ষেত্ৰত মহিলাজনী ধৰক পুৰুষগৰাকী পুৰুষজনৰ হাত পাতিবলগীয়া নহয় সেইখিনি স্বাৱলম্বী হোৱটো মই ময়ো বিচাৰোঁ কেতিয়াবা কেতিয়াবা তেনেক্ষেত্ৰত বহুত পিছ পৰি যাবলগীয়া হয় বহুত পিছ পৰিও যাবলগীয়া হয় কেতিয়াবা ধৰক পইচাৰ অভাৱ ঘৰখনৰ কেতিয়াবা মানে অনুমতি প্ৰদান নকৰে এইটো কৰিবলে সেইটো কৰিবলে তেতিয়া হয়তো পিছ হোঁহকি দিবলগীয়া হয় এইখিনি যেন কৰিবলে মানে মন গ'লেও কিছুমান কাম নোৱৰা হয় ঘৰৰ সংসাৰ থাকে তথাপিতো নিজৰ ঘৰ কাম সমাপ্ত কৰি কিনে যদি নিজৰ কাম এইখিনি কৰিবলে এগৰাকী বোৱাৰীয়ে যদি মন মেলিছে তেনেক্ষেত্ৰত মই ভাবোঁ প্ৰতিগৰাকী শাহুয়েকেই যদি মানে স্বাধীনতা দিয়াটো আৰু উৎসাহ দিয়াটো প্ৰয়োজন বুলি মই ভাবোঁ আৰু বহু বহু ক্ষেত্ৰত কিছুমান শাহুৱেকগৰাকীও মানে বহুত ভাল থাকে নিজৰ ছোৱালীৰ দৰে জ্ঞান কৰে আৰু যিকোনো কাম স্বাধীনভাৱে কৰিবলৈ এৰি দিয়ে সেই স্বাধীন যে কৰিবলে এগৰাকী বোৱাৰীক এগৰাকী শাহুৱে দিছে তেনে ক্ষেত্ৰত সেই বোৱাৰীগৰাকীও নিজৰ মান মৰ্যদা ৰাখি নিজৰ ঘৰ সংসাখনৰ ঘৰখনৰ মান মৰ্যদা ৰাখি কামখিনি কৰি নিয়াৰিকৈ কৰি গ'লে তেনে ক্ষেত্ৰত একো সমস্যাৰ সন্মুখীন নহয় বুলি মই ভাবোঁ আৰু ভাল আজিকালি প্ৰায় সমাজত চকু চৰহা লোক থাকেই সেই চকু চৰহা লোকে এগৰাকী মহিলা ব্যৱসায়ীজনীক যদি ভালকে ওপৰলৈ উঠি যায় তেওঁ যদি কিবা এটা ইনকামো কৰিছে ভাল ব্যৱসায়ী কাৰণে নিজৰ স্বাৱলম্বী হৈছে তেনে ক্ষেত্ৰত ব বাকী ওচৰ পাঁজৰ ওচৰ ওচৰ চুবুৰীয়া মানুহে জ্বলিবই বা হিংসা কৰিবই সেইটো স্বাভাৱিক কথা সেইখিনি আওকাণ কৰি নিজে কেনেকে নিজৰ লক্ষ্যত উপনীত হ'ব লাগে নিজে উপনীত হয় কেনে কেনেকে নিজৰ কামখিনি কৰি যাব লাগে বাকী ওচৰ পাঁজৰ মানুহখিনিয়ে যিখিনি কয় বা বেয়া চকুৰে চায় সেইখিনিত মানে গুৰুত্ব নিদি নিজে যিটো কৰিলে মই সংসাৰখন ভালকে চলিব মই ধৰক আনৰ ওচৰত হাত পাতিবলগীয়া নহয় ল'ৰা ছোৱালী পঢ়া শুনাৰ খৰচৰ পৰা আদি কৰি নিজৰ মানুহজনকো যদি দুই এক পইচা সংসাৰখন চলোৱাত সহায় কৰিব পাৰোঁ তাৰ ক্ষেত্ৰত যদি কোনোবাই কয়ো মই মানে কেতিয়াও সেইখিনি কাণ নিদিওঁ আৰু নিজৰ কৰ্মখিনি কৰি যাম বুলি মই কৰি যাম বুলি কৰি যাওঁ আৰু কৰি গৈয়ো আছোঁ